আমাৰ সংস্কৃতিত বিয়াৰ দুটা অনুষ্ঠান আছে এটা হ'ল তুলনি বিয়া আৰু এটা হ'ল বৰ বিয়া তুলনি বিয়া হ'লে কইনা সৰু ছোৱালীজনী ঋতুস্ৰাৱ হোৱাৰ পিছত কোনোবাই গম পালে মাকে বা বায়েকে বা কোনোবাই গম পালে ওচৰৰ ছোৱালীজনী বাহিৰলৈ ওলাবলৈ নিদি ভিতৰত ভৰাই ওচৰৰ ওচৰ চুবুৰীয়াক গোপিনী মাতি আনি চুকত ভৰায় চুকত ভৰাওঁতে তাইক মানে বিচনাত শুবলৈ নিদিয়ে মাটিত বিছনা পাৰি খেৰ পাৰি দি তাৰ ওপৰত বিছনা চাদৰ এখন পাৰি আগৰ নিয়মৰ মতে বিছনা চাদৰ এখন পাৰি তাত তাইৰ হাতত এখন চুৰি কটাৰী দিয়ে এটা তামোল দিয়ে কইনাজনীক মানে একো নাকাটিবলৈ দি তাইক চুকত ভৰাই থৈ আহোঁ গোপিনীবিলাকে আমি তাৰ পিছতে চাৰি দিনৰ দিনা গাঁৱৰ গঞা গোপিনী আহি কইনাজনীক ওলিয়াই তিনিডাল ইকৰাৰ বেই সাজি তাত ঘূৰাই তিনি পাক ঘূৰাই লৈ সোমোৱাই গা পা ধুৱাই তাৰ পাছত কল পাতত বহোৱাই চুলি এই চাৰি দিন পাঁচ দিন চুলি নাচোৰাকে থাকে ধুৱাই মেলি আনি ছোৱালীজনীক মোৰ চোৰ আচুৰি গোপিনীৰ আশীৰ্বাদ লৈ তাইক সকলোৱে কিবা এটা খাবলৈ দিয়ে পিঠা গুৰি পাৰিলে পিঠা গুৰি দিয়ে নোৱাৰিলেও আজিকালি প্ৰসাদ দিয়ে নাৰিকল দিয়ে তেনেকৈ মানে সেই চাৰি দিনৰ দিনা তেনেকৈ থয় তেনেকৈ সাত দিনত বা ন দিনত আকৌ তাইক মানে সেই কৰে তাৰ পিছত নদিনীয়া বিয়া পাতিলে সেইয়া তেনেকৈ গাঁৱৰ গোপিনী আৰু তেওঁলোকৰ মিতিৰ কুটুমক সকলোকে খবৰ দি বিয়াৰ ৰভা কল তলত বেই বনায় বেইত দৰা বুলি কল পুলি পোতে তাৰ বেই খনৰ তলত আকৌ হাঁহ কণী এটা দি পোতে সেইটো পৰম্পৰা মানে দিবই লাগে আৰু দৰা বুলি কল পুলিটো পুতি তাত মালা চালা পিন্ধায় নোৱাওঁতে ধূৱাওঁতে কইনাজনীক যেনেকৈ মাহ হালধীৰে নোৱায় তেনেকৈ সেই কল পুলিটোকো দৰা বুলি নোৱাবলৈ দিয়ে সেই কৰি দিয়ে তেনেকৈ তামোল পান থুৰিয়া তামোল দি সুৰুজ সেৱা কৰা বুলি ভগৱানক ওপৰত কলপাত চতিয়াই তেওঁকো ভগৱানৰ নাম লৈ আগলৈ দলি মাৰি দিয়ে তেনেকৈ সৰু বিয়া পাতি আৰু কইনাজনীক উঠাই আনি আকৌ গা পা ধুৱাই মাহ হালধীৰে নোৱনি কৰি মেখেলা কাপোৰ পিন্ধাই নতুন হেৰি পিন্ধাই তাৰ পিছতে ৰভা তলিলে আনে ৰভা তলিত তেনেকৈ নতুন পাটি বিছনা চাদৰ আইনা ফনি যি পাৰে আৰু চব নতুন বস্তুকে পিন্ধাই মানুহে আয়তিয়ে উৰুলি দিব কাপোৰ পিন্ধাওঁতে বিয়া নাম গাব শৰাই খুজিব বংশ পৰিয়ালৰ পৰা যি ককাই ভাই মোমাই মাহী সকলোৰে পৰাই শৰাই খোজে সকলোৱে হাঁহি ফূৰ্টিৰে ধেমালি কৰি বিয়াখন পাতে তাৰ পাছত আৰু সকলোৱে তেনেকৈ গধূলি আকৌ কইনাজনী উঠোৱাৰ পিছত কিছুমানে বিহু কৰে ফূৰ্টি কৰে সকলোৱে বিয়া বিহু নাম বিয়া নাম গায় সকলোৱে হেৰি কৰি তাৰ পিছত খাই বৈ গধূলি গোটেইবোৰ গুচি আহে তাৰ পিছত আকৌ সেইখন শেষ কৰাৰ পিছত কিবা চোৱাৰ নিয়ম থাকে চোৱাৰ ব্ৰত থাকিলে কইনাজনীক একো খাবলৈ নিদিয়ে গাখীৰ বা কিবা এটা খুৱাই তাইক থৈ দিয়ে সিবিলাকে জা জলপান বিয়াত যি মানে হেৰি কৰে আৰু আপায়্যান কৰিবলৈ যিবিলাক ব্যৱহাৰ কৰে সকলোবিলাক খুৱাই বোৱাই সকলো ঘৰা ঘৰি যায়গৈ আকৌ ব্ৰত থাকিলে পঞ্চলিছ দিনত বা পোন্ধৰ দিনত তেনেকৈ ব্ৰত থাকিলে আকৌ ভকত বৈষ্ণৱ মাতি আনি মাহ প্ৰসাদৰ শৰাই দি ব্ৰত ভাঙিবৰ কাৰণে যি খায় মাছ মাংস বা খাৰ বস্তু খায় সকলোৱে নাম গুন গায় ভকতৰ সেৱা শুশ্ৰুষা কৰি কৰি কইনাজনীক আকৌ ভোজ ভাতৰ নিচিনাকৈ খুৱাই তাইক ব্ৰতটো ভঙা হয় তেনেকৈ সৰু বিয়াখন শেষ হ'ল তাৰ পৰা বৰ বিয়া হ'লেও তেনেকৈ ঠিক তেনেকৈ আৰু কইনা থাকিলে জোৰাণ আহিব জোৰোণত দৰাৰ ঘৰৰ পৰা পঠোৱা নতুন সাজ পাৰ সেন্দুৰ যি দিয়ে তাক পিন্ধাই উৰাই আয়তিয়ে উৰুলিৰে বিয়া নাম গাব আৰু জোৰোণ পিন্ধাব ঠিক তেনেকৈ আৰু খুব ধুম ধামেৰে বিয়া পাতিব ৰাইজক খোৱাৰ ব্যৱস্থা কৰিব সাধ্য অনুসাৰে যোনে যি পাৰে মিঠাইৰ পৰা মাছ মাংসৰ পৰা মিঠাইলৈকে খোৱা বোৱা পাতি আৰু বিয়া নীতি নিয়ম কিছুমানে চকলং কৰে তেনেকৈ বৰ বিয়াতো ৰভা পৰলা দি বেই বনায় বেই তেনেকৈ বনাই মেলি আহোমসকলৰ স্বৰ্গদেউসকলে সেই কৰা ফুৰালোং বুলি তেওঁলোকে চকলং কৰে চকলঙত এশ এগছ চাকি জ্বলাই আৰু কিছুমানে আকৌ আজিকালি শংকৰ সংঘৰ নিয়ম মতে বিধি পাঠ কৰে তাত বিধি পাঠতো তেওঁলোকে কেনেকৈ গৃহস্থখন চলাব প্ৰতিটো খোজতে কেনেকৈ সংগী হ'ব গুৰুজনাক কেনেকৈ সেৱা শুশ্ৰূষা কৰিব লাগে ঘৰখন কেনেকৈ পালন কৰিব লাগে সেই বিধি পাঠত কিন্তু চব সকলো লিখা আছে ঠিক তেনেকৈ চকলং কৰোতেও হেৰি বুলিয়ে এখন হেৰিত নাম পাহৰি থাকিলোঁ নহয় মই এতিয়া এই চকলং কৰোতে এশ এগছ চাকি জ্বলাই কইনাজনীয়ে দৰাক এখন কি দিয়ে সেইখন পাহৰিছোঁ মই সেইটো দি দিয়ে তেওঁলোকেও সেই মানে নতুন জীৱনৰ কাৰণে সংকল্প লয় সুখেৰে শান্তিৰে থাকিবলৈ ভকতেও তেনেকৈ আৰ্শীবাদ দি আয়তিয়ে বিয়া নাম গায় উৰুলি জাকে জাকে উৰুলি দি সকলোৱে চকলং পাতে তেনেকৈ আৰু নীতি নিয়ম অনুসৰিয়ে আমাৰ সকলো বিয়া পাতে আৰু সকলো সেইখিনি জানে আৰু অসমীয়া অনুষ্ঠানবিলাক সাংস্কৃতিক বিয়াৰ হেৰিবিলাক আৰু বিশেষনো কি কম সেইয়াই আৰু